মই এটা মই এটা মোৰ পেহী ছোৱালীজনীৰ বাবে তাইৰ বিয়াত উপহাৰ দিবৰ বাবে এটা চোলা গুঠিছিলোঁ সেই চোলাটো বহুত স্মৰণীয় আছিল সেই চোলাটো তাইক মই বিয়াত দিম বুলি এমাহৰ আগৰ পৰা আয়োজন কৰি গুঠিছিলোঁ মোৰ সেই চোলাটো গুঠোঁতে এমাহ এমাহ সম্পূৰ্ণ এমাহ লাগিছিলে সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ মই মোৰ পেহী ছোৱালীজনীক মোৰ নিজৰ বাতকৈ বেছি ভাল পাওঁ সেইকাৰণে তাইলে মই এটা চোলা গুঠিছিলোঁ তাইৰ বিয়াত মই এটা উপহাৰ নিজৰ হাতেৰে গুঠি দিম বুলি ভাবিছিলোঁ সেইকাৰণে তাইক মই এটা চোলা উপহাৰ দিছিলোঁ সেই চোলাটো মই নিজে হাতে গুঠিছিলোঁ কাৰণে সেইটো বহুত স্মৰণীয় কাহিনী ঘটনা সেইটো কাৰণে মই এইটো কথা কেতিয়াও পাহৰিব নোৱাৰোঁ তাইক মই যে নিজৰ হাতেৰে এটা চোলা গুঠি দিব পাৰিছোঁ সেইটো কিমান স্মৰণীয় কথা আৰু তাইক মই নিজতকৈ বেছি ভাল পাওঁ কাৰণে চাগে সেইটো বহুত স্মৰণীয় কথা হৈ পৰিলে তাইক বিয়াৰ এমাহৰ আগতে মই এইটো গুঠি সম্পূৰ্ণ কৰিছিলোঁ তাই চোলাটো ইমানেই পচন্দ খাইছিল যে তাই মোক বিয়াতে সাৱতি ধৰিছে তাই কান্দিছে যে তই মোক ইমান কষ্ট কৰি এইটো চোলা গুঠি দিছ তই মোক ইমান ভাল পাৱ এনেকে কৈছে তাই সেইকাৰণে চাগে মই এইটো কথা পাহৰিব নোৱাৰিলোঁ এইটো কথা বহুত স্মৰণীয় হৈ পৰিলে